আমাৰ বাগিচাত মানে শস্যবোৰ নষ্ট কৰিবৰ কাৰণে কীট পতংগ পোক পৰুৱা এইবিলাক আহে শামুক চামুক জোক তোক এইবিলাক আহে সেইকাৰণে মানে এইবিলাক চাফা কৰাৰ কাৰণে ব্লিচিং পাউদাৰ ছিটাওঁ বা ফেনাইলৰ পা সাপ চাপ আহিবৰ কাৰণে ফেনাইল চেনাইল ছিটাওঁ ছিটালে এইবোৰ গুছি যায় তেতিয়া আৰু এইবোৰ নাথাকে মহ পোক পৰুৱা এইবিলাক নাথাকে নাথাকিলে আৰু আমাৰ শাক পাচলিত পানী চানী দিয়াৰ সুবিধা হয় তেতিয়া মানে সা বা গোবৰ চোবৰ দিওঁ দিলে আৰু শাক পাচলিখিনি ভাল হয় সাৰ চাৰ দিয়াৰ পিছত সেইয়াই আৰু